হেল্ল' হয় মই আজিৰ পৰা একমাহ আগতে আপোনাৰ ফেবাৰ কেচেল ৰ কালাৰ পেঞ্চিল অৰ্ডাৰ কৰিছিলোঁ আপোনালোকৰ চাইটটোৰ পৰা আৰু মই তাৰ বিষয়ে কিছু অভিজ্ঞতা ব্যক্ত কৰিব বিচাৰোঁ মোৰ অভিজ্ঞতা সেই কালাৰ পেঞ্চিলৰ লগত ফেবাৰ কেচেল কালাৰ পেঞ্চিলৰ লগত খুব এটা ভাল নহয় মই অৰ্ডাৰ কৰিছিলোঁ আজি এক মাহমানৰ আগতে আৰু সেইটো খুব লেট ডেলিভাৰী হৈছিলে মোৰ জেগাটোলৈ মোৰ ঘৰলৈ আৰু ডেলিভাৰী হোৱাৰ সময়ত আপোনাৰ যিটো পেকেজিং সেই পেকেতটো অলপ মানে পুটুকা লগা নিচিনা হৈছিলে অলপ ফটা নিচিনা আছিলে যেতিয়া মই লৈছোঁ আৰু তাৰপিছত আপোনাৰ মই যেতিয়া খুলি চাইছিলোঁ তেতিয়া কালাৰ পেঞ্চিলটো যিখন ট্ৰে আছিলে যিটো ক'ভাৰ আছিলে যিখন ট্ৰে আছিলে কভাৰটোতো অলপ ফাটি আছিলে লগতে ট্ৰেখনো মানে খুব পাতল ক'লা প্লাষ্টিকৰ ট্ৰে এখন দিয়া হৈছিলে যিটো বস্তু মানে সেই ব্ৰেণ্ডটোৰ শোভা নিদিয়ে বুলি ভাবোঁ মই তাৰপিছত মই যেতিয়া কালাৰটো ইউজ কৰিছিলোঁ তেতিয়া যেতিয়া মই কালাৰ কৰিছিলোঁ তাৰে কালাৰখিনি খুব লাইট পাইছিলোঁ লগতে আন বহুত ৰং পেঞ্চিলৰ নিচিনা সেই কালাৰটো মানে বহুত পাতল আছিলে আৰু প্লাছ শুকায়ো যোৱাৰ নিচিনা আছিলে বহুত শুকান আছিলে কালাৰখিনি আৰু যিটো মোৰ একদম সহজভাৱে মই কৰিব পৰা নাছিলোঁ ৰং কৰিব পৰা নাছিলোঁ আৰু আৰু কিছু বস্তু আছে যিটো আপোনাৰ হেৰি আছিলে পেঞ্চিলটোৰ পিছফালটো আছিলে সেইটো খুব ওলাই আছিলে আৰু সেই পিছফালটো মানে ভাল আপোনাৰ ফিনিছ প্ৰডাক্ট নিচিনা নহয় আপোনাৰ বহুতখিনি হেৰি আছিলে একদম সষ্টীয়া কিছুমান সামগ্ৰীৰ ধৰণৰ আছিলে আৰু যিখিনি আৰু পেঞ্চিলখিনিৰ মানে ওৱেটটো খুব কম আছিলে যিটো কাৰণে মানে গম পায় যে সেইটো সস্তীয়া সামগ্ৰীৰে তৈয়াৰ কৰা হৈছিলে আৰু লগতে ৰঙখিনি শুকাই যোৱাৰ বাবে বেছিদিন চলাও নাছিলে আৰু মই আৰ্টৰ লগত জড়িত সেইবাবে মই এনেকুৱা বহু ধৰণৰ ৰং পেঞ্চিল ইউজ কৰিছোঁ কিন্তু এই ৰং পেঞ্চিলটো মই এতিয়াতকৈ সবতচে বেছি বেয়া পাইছোঁ আৰু লগতে মই এই ৰং পেঞ্চিলটোৰে যেতিয়া কাগজত আঁকিছিলোঁ এনেকুৱা হৈছিল যে কাগজখনৰ কোৱালিটিটো কাগজখনৰ হেৰিটো বহুত বেয়া হৈ গৈছিলে আৰু মোৰ দ্ৰয়িঙটো মোৰ অংকন চিত্ৰটো ভালকৈ ফুটি উঠা নাছিলে আৰু সেইবাবে মই বহুত কষ্টও পাইছোঁ আৰু সেইবাবে মই এইটো কাকো মানে ল'বলৈ পৰামৰ্শ নিদিম